মোৰ বোধেৰে মানে ৰাজ্যৰ যোনটো মাতৃভাষা সেই মাতৃভাষাটো বহুত বেছিয়ে জৰুৰী আৰু এটা বহুত ডাঙৰ ৰোল প্লে কৰে মাতৃভাষা নোহোৱাকৈ আমি নোৱাৰোঁৱে যিহেতুকে আমি কৈছোঁৱে মাতৃভাষা মাতৃভাষা মানে কি আমি নোহোৱাৰ পৰা সেই ভাষাটোৱে মানে জানি আহোঁ আমি যেতিয়া আমি মাৰ গৰ্ভৰ পৰাই সেই ভাষাটো শিকি আহোঁ মা আমাক কথা শিকোৱা মানে মাই মো মোৰ লগত যেতিয়া মই জন্ম হ'লো হোৱাৰ পিছতো মায়ে সেই কথা সেই ভাষাটোৱে আমি শুনি আহোঁ ত' সেই ভাষাটো নোহোৱাকৈ এখন ৰাজ্যৰ মানে হ'ব নোৱাৰে বুলি মই ভাবোঁ ত' ভাষা ৰাইজ মানে ৰাজ্য এখনৰ ভাষাটো বহুত ডাঙৰ ৰোল প্লে কৰে ত' অসমীয়া যিহেতুকে আমি অসমত আছোঁ ত' অসমীয়া ভাষাটো নোহোৱাকৈ আমি চলিব নোৱাৰোঁ সেই গোটেই শিক্ষা অনুষ্ঠানতেই এই ভাষাটো এতিয়া দিছে আগতে কিছুমান ইংৰাজী মেডিয়াম বা স্কুল বা কেন্দ্ৰীয় বিদ্যালয় আগতে মানে অসমীয়াটো দিয়া নাছিলে কিন্তু এতিয়া দিছে কাৰণ এতিয়া তেওঁলোকে ভাবে যে মানে অসমীয়া ভাষাটো নোহোৱাকৈ আচলতে নহ'ব নহ'ব মানে কিয় আমি যদি নিজৰ মাতৃভাষাটোৱে ভালকৈ শিকিব নোৱাৰোঁ তেতিয়াহ'লে আমি বেলেগ এটা ভাষা কেনেকৈ শিকিম প্ৰথমে আমি নিজৰ ভাষাটো শিকি ল'লেহে বেলেগৰ ভাষাটো শিকিবৰ আমাৰ কাৰণে ইজি হৈ যাব যদি নিজৰ ভাষাটোৱে ভালকৈ ক'ব নাজানিম ভালকৈ লিখিব নাজানিম তেতিয়া বেলেগৰ ভাষাটো জানি কিনেও আমাৰ হয়টো বিশেষ লাভ নহ'ব বুলি মই ভাবোঁ মানে তাত আমি নিজ নিজস্বটো এৰি কিনে যদি আমি বেলেগৰ কথা শুনিব যাওঁ বা বেলেগৰ বস্তু এটা ল'ব যাওঁ তেতিয়াতো সেইটোত আমাৰ এটা লাভ নহয় প্ৰথমতে নিজৰ বস্তুখিনি আমি ভালকৈ ৰাখিব লাগিব তাৰে পিছতহে বেলেগ এটা বস্তু আমি ল'ব পাৰিম